অঁ হয় ক'বচোন শুনিছোঁ অঁ হয় শুনি আছোঁ অঁ হয় হয় হয় ঠিকেই ঠিকেই লাগিছে আপুনি কওকচোন আচ্ছা কিমান লাগিছিল আপোনাক

অঁ হয় হয় আমাৰ আমি

হয় হয় হয়

অঁ হয় হয় হয়

অঁ হয় হয় হয় আমাৰ তাতে পাব আপুনি বা আপুনি ভাল ভাল কোম্পানীৰ আপুনি অইলো পাব যিবিলাক মানে আপোনাৰ কামত আহিব আপোনাৰ হয় হয় আপোনাক এতিয়া কি কি লাগিব আপোনাক

অঁ হয় হয় হয় আপোনাক মই পঠাই দিম আপোনাৰ ঘৰ এড্ৰেছটো

হয় হয় আপুনি এড্ৰেছটো দি দিব আমাক আমি তালৈ আপুনি পঠাই দিম